অঁ বিনিতা বাইদেউ অঁ হয় নেকি বহুদিন কথা পতা হোৱাই নাই অঁ এই আমি প্লেনিং এটা কৰি আছিলোঁ মই বোলো আপোনাকো লগ ধৰোঁ দৌল গোবিন্দ মন্দিৰলৈ যাওঁ বুলি ভাবিছিলোঁ হয় নেকি আমি অহা ছানডে যাম বুলি ভাবিছোঁ অঁ হয় অঁ মোৰ লগৰ এই আছে লগৰ ছোৱালী আছে ওচৰৰ নেবাৰছ আছে আমি হেৰি কৰিম বুলি ভাবিছোঁ কাৰণ কেলৈ নদী পাৰ হ'ব লাগিবতো এইফালৰ পৰা এখন গাড়ী এখন আছে সেইখন আমি ৰিজাৰ্ভ কৰি ল'ম বুলি ভাবিছোঁ এইফালৰ পৰা গাড়ী এখন লৈ যাম তাৰপাছত এইপিনেতো নদী পাৰ হৈ যাব লাগিব ফেৰীত নদী পাৰ হৈ আৰু সেইটো ছাইডেতো এতিয়া আমি আমাৰ এই যোৱা মানুহবিলাকে আগতে কৈছে তেওঁলোকে সেইফালে কোনো প্ৰব্লেমেই নাই তাত আৰু গাড়ী ঘূৰা ধেৰ আছে অঁ অঁ খোৱা বোৱা অঁ আমি অলপ মানে লঘু আহাৰ অলপ লৈ যোৱাৰ কথা পাতিছোঁ বাৰু

আমি তেৰজন আছোঁ আপুনি আপোনাৰ আপুনি যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব

অঁ ঘৰৰো কাৰোবাক লৈ যদি ল'ব পাৰে একো নাই

অঁ গৈ ভাল লাগিব অঁ অঁ হয় পইচা আপুনি আমি ছিক্স হাণ্ড্ৰেডকৈ কথা পাতিছিলোঁ অঁ হয় অহা অহা অহা দেওবাৰে যাম বুলি ভাবিছোঁ অঁ আৰু আৰু কিবা শৰাই যদি দিম বুলি ভাবে ধ ধূপ চাকি কিবা কিবি যদি লৈ যাম বুলি ভাবে আপোনালোকে শৰাইৰ কাৰণে লৈ ল'ব পাৰে অঁ অঁ সেয়াই

অঁ অঁ তেনেকৈ লৈ কওক কওক কওক নহ্ সেয়াই তেনেকৈ গোটেইখিনি গোট খাই একেলগ গ'লে ভালো লাগিব বহুতদিন যোৱাও নাই ফুৰাও নাই ঠিক আছে তেতিয়াহ'লে কথাটো মই আপোনাৰটো ধৰি থ'লোঁ আৰু আৰু যদি কোনোবাই যায় আপুনি মোক জনাই দিব সময়ো আছে নহয় অহা মানে দেওবাৰলৈকে কোনোবাই যদি যায় আপুনি এবাৰ মোক জনাই দিব ঠিক আছে অঁ অঁ ঠিক আছে বাৰু দিয়ক